হেল্ল' মেম মই নীলাঞ্জনাই কৈছোঁ মেম অঁ হয় হয় মেম মেম আপুনি কল কৰিব কৈছিলে সেইকাৰণে হয় মেম হয় মেম হয় মেম

হয় মেম

নাই লগা মেম নাই ভঙা মেম তাই আপোনাক মিছাকৈ কৈছে মেম তাই ভাল ছোৱালী নহয় মেম তাই এনেই কৈছে মেম আমাৰ দেউতাক নামাতিব আপুনি কিবা এটা মেম কৰি দিব মেম দেউতাক নামাতিব মেম মই হোমৱৰ্ক কৰি দিয়া মানুহ নাই মেম সময় চ হোমৱৰ্ক কৰি দিয়া মানুহ নাই মেম আৰু মেমে কয় মেম মই একো বুজিয়েই পোৱা নাই মেমে ক্লাছত কি শিকাই মেম ভালেকৈ মেমে নহয় মেম মই অংক কৰিব নোৱাৰোঁ মেম আৰু অংক ছাৰে চৰি মেম হয় মেম হয় মেম মেম দেউতা ঘৰত নাথাকে আৰু মায়ে মা চাইন কৰিবলৈ নাজানে মেম মা পঢ়া শুনা নকৰে মানে মেম মই ভয়তে কোৱা নাই আজিৰ পৰা ভালকৈ পঢ়িম দিয়ক মেম হয় মেম আজিৰ পৰা ভালকৈ পঢ়িম দিয়ক মেম হ'ব মেম থাকিম মেম সোনকালে যাম মেম মায়ে সোনকালে ভাত নিদিয়ে মেম মায়ে সোনকালে ভাত খাব নিদিয়ে মোৰ সেইকাৰণে দেৰি হয় মেম হ'ব মেম ভালকৈ হ'ব হ'ব মেম অ'কে মেম ঠিক আছে হ'ব মেম